অপ্পু ঐ কি কৰি আছ এইয়া আছোঁ আছোঁ হেৰি নহয় এই ভাত ভাত খালোঁ খালোঁ খালোঁ ভাত পানী খালোঁ হয় নেকি অঁ এনেই বহাগী মেলা পাতিব লাগিছিলে নহয় অঁ এতিয়া কেনেকৈ পাতা যাব এতিয়া ক'ত পতা হ'ব কাক মাতিম এতিয়া কেনেকৈ কি কৰিম আলোচনা কৰিব লাগিছিলে নহয় অঁ তাকে বহাগী মেলা সংঘতে পাতিলে ভাল হ'ব নহয় জানো অঁ অঁ অঁ তাতে ভাল হ'ব তাকে হেৰি প্ৰেচিডেণ্ট প্ৰেচিডেণ্ট ছেক্ৰেটৰী হেৰি ঠিক কৰিব লাগিছিলে কাক পতৰ পাতিলে ভাল হ'ব আৰু কাক মাতিম

অঁ অঁ

অঁ অঁ

অঁ দিম দিম মানে তাৰ আগতে মানে কি এই কেইদিনীয়া পাতিলে ভাল হ'ব দুদিন এদিনীয়া পাতিলে ভাল হ'ব নে দুদিনীয়া পাতিলে ভাল হ'ব অঁ

অঁ অঁ অঁ তাকে বা এইবাৰ মানে ভাল আৰ্টিষ্ট এজন আনিম আনিব লাগিব ভাল আৰ্টিষ্ট এজন হয়নে নহয় ভাল আৰ্টিষ্ট এজন আনিলেহে ভাল হ'ব কথাটো অঁ অঁ

অঁ অঁ আৰু জেগাবোৰ চাফচিকুণ জেগাবোৰ চাফচিকুণ অকণমান কৰিব লাগিব হেৰি জেগাটো অলপ হেৰি হৈ আছে মানে আমাৰ যিডোখৰত পাতিম বুলি মই ভাবিছোঁ জেগাটো ভালকৈ চাফচিকুণ কৰিব লাগিব

হয়

তাকে হেৰি নহয় হেৰি কি কি অঁ অঁ

অঁ

অঁ অ সেইটোতো ভাল হ'ব হুঁচৰি হুঁচৰিটো তাৰ হুঁচৰিটো গোৱাৰ পিছত তাৰ তাৰপৰাও আমাৰ পইচা অলপ হেৰি হ'ব ডিপ'জিট হ'ব নহয় জানো সেই পইচাই

অঁ

অঁ সেইটো হ'ব অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ সেইটো হয় বাৰু কি

সেইটো এটাটো ধুনীয়া কথা ভাবিছঁ তই গম পাইছ নাই এইটো ধুনীয়া কথাই ভাবিছ অঁ

অঁ অঁ অঁ অঁ হয় এইটো একদম ভাল কথা আৰু এটা আৰু এটা কথা আমি এতিয়া হেৰি বহাগী মেলা পাতিলেও মানে কি আমাৰ সংঘত যিটো মানে প্ৰেচিডেণ্ট ছেক্ৰেটেৰী আছে আমি তেওঁলোকে প্ৰেচিডেণ্ট চেক্ৰেটেৰীটো দিলে বেয়া হব নেকি বিহু কমিটিও নে এক্সট্ৰাকৈ বিহু কমিটি এখন এক্সট্ৰা কমিটি গঠন কৰিব লাগিব অঁ বিহু কমিটি এইখন মানে এটা আমি সেই আমি হেৰি বেনাৰ পাতিম যেতিয়া সংঘৰ বেনাৰত পাতিম সংঘৰ এখন হেৰি থাকিব আৰু বিহু উদযাপন সমিতিও এখন বেলেগ হেৰি থাকিব এটা কমিটি থাকিব নহয় জানো অঁ চেপাৰেট কৰি দিম মানে এই চিঠিখনত মানে হেৰি কৰিম অঁ এই বেলেগ হ'ব ন

অঁ

আজি আজি আজি আজিতো মাৰ্চৰ আজি আঠাইছ তাৰিখ হ'লেই নহয় জানো আৰু হেৰি কেইটা আছে গতিকে সোনকালে কাম কামবিলাক কৰি পেলাই আকৌ দহদিননে বাৰ বাৰ দিনৰ আগত এইটো পাৰ্মিশ্যন ল'ব লাগে নহয় আজিকালি অকল পাতো বুলি ক'লে পাতিব নোৱাৰে নহয় বোলে বোলে আৰু পাঁচ ছটা ল'ৰা গোট খালেও বহাগী মেলাখন পাতোঁ এনেকৈয়ো পাতিবপৰা নাযায়তো আজিকালি আজিকালি চব পাৰ্মিশ্যনৰ কথাই অঁ পাৰ্মিশন নহ'লেতো একো পাতিবই নোৱাৰ কাৰণ এতিয়া আমি ডাঙৰ আৰ্টিষ্ট মতাৰ কথা ভাবিছোঁ তেতিয়া নহয় জানো এনেই বাজেটটো আমাৰ মিনিমাম দুই আঢ়ৈ দুই লাখ তিনি লাখৰ ভিতৰত তিনি লাখমান টকা চাগে আমাক লাগিব চাগে ন

অঁ অঁ অঁ বৰ বিহুৱতী নচোৱাব লাগিব আকৌ মৌ কুঁৱৰী নচুৱাব লাগিব সৰু বিহুৱতী নচুৱাব লাগিব অঁ অঁ অঁ অঁ অ অঁ পাৰিলে আমি ঢোল বাদন পেঁপা বাদন তেনেকুৱাও কৰি মানে এটা ভাবিব লাগিব নহয় জানো

অঁ অঁ ৰাতিপুৱা অঁ অঁ অঁ আৰু হেৰি কৰিব বিহু বুলি প্ৰভাত ফেৰিত মানে কি কি কয় সেইটো ৰাতিপুৱা প অঁ প্ৰচেচন টাইপৰ এইটো প্ৰচেচন টাইপৰ অঁ তেনেকুৱা এটা কৰাব কৰাৰ ব্যৱস্থা কৰিব লাগিব নহয় জানো অঁ অঁ অঁ অঁ অঁ তেনেকুৱা হেৰি কৰি মানে

অঁ অঁ ঠিক আছে ঠিক আছে ঠিক আছে অঁ ঠিক আছে থৈছোঁ হাঁ তেতিয়াহ'লে অঁ